অঁ এই আছোঁ এইবোৰ বিহু কাম কৰি যিতি অঁ হয় বাৰু কেতিয়া লাগিব বাৰু অঁ কিমান অঁ

দুই পাণ্ডাত পাঁচশ দিব লাগিব ও অঁ আহিবি হেৰি মই বনাম বনাই থৈ দিম কিবা নাম চাম লেখি দিব লাগিব নি অঁ অঁ কাটিলেও বেয়া লাগে ন অঁ অঁ অঁ

অঁ অঁ অঁ হ'ব